আমি আমাৰ ঘৰতে এই খানাটো খানা আৰু কি মাছ মাংস কণী সদায় থাকেয়ে আৰু সপ্তাহত আমি চাৰিদিনমান মাংসটো থাকে চাৰিদিন মাংস থাকে বা মাছো দুদিন থাকে তোমাৰ ল'ৰাই মাংস নহ'লে ভাতেই নাখায় ল'ৰাক ল'ৰা ছোৱালী হালক মাংসই লাগে আমি দেউতাক আৰু মই মাছ মাংস ইমান এটা ভাল নাপাওঁ কিন্তু তাহোঁন ল'ৰা ছোৱালী দুটাক মাছ মাংস নহ'লে তাহোঁন ভাতেই নাখায় আৰু তোমাৰ মই আৰু মাজতে দালি চালিও বনাই দিওঁ দালিটো থাকে শাক পাচলি নানান ধৰণৰ বস্তু থাকে আৰু শাক পাচলি বহুখিনি বস্তুৱে থাকে তোমাৰ আজিকালিতো জানেয়ে ল'ৰা ছোৱালী মাছ মাংস নহ'লে ভাত ভাতটো খাবয়ে নুখোজে আৰু তাহাঁতৰ প্ৰতি মাংসটো আৰু বিৰাট প্ৰিয় বনাওতে বহুত বহুত কষ্ট হয় আৰু মাংসটো বনাব লাগিলেও বহুত কষ্ট তোমাৰ মাছৰ সিমান এটা কষ্ট নাই মাংসটো বনাব লাগিলে আৰু কষ্ট হয় গোটেইখিনি যোগালে লাগিল আৰু মাছ মাংসটোত তোমাৰ মাছৰ সিমান এটা কষ্ট ন মাছটো অলপ সোনকালে বনোৱাতো হয় তোমাৰ এইখিনি